আপুনি বনোৱা কিছুমান জলপান কি কি যিকোনো ৰেচিপি আমাৰ লগত চেয়াৰ কৰক ৰেচিপি আচলতে মই তেনেকৈ বৰ বিশেষ একো নাজানোঁ নাজানোঁ যদিও কিছুমান ঘৰতে বনাবলৈ চেষ্টা কৰোঁ খাবলৈও ভালেই হয় বাৰু সেয়া নকওঁ আচলতে মই নতুন নতুন ৰেচিপি হওঁক বা কিছুমান আৰ্ট এন ক্ৰাফ্ট এই সকলোবিলাক ঘৰত পাওঁ কিন্তু এতিয়া মই ক'বলৈ যাম কিছুমান মই বনোৱা ৰেচিপি আচলতে মই বহুত মানে বহুত আচলতে জাতি ভেদে বা কিছুমান ধৰ্মীয় ধৰ্ম নহয় আচলতে জাতি এনেকে কৈ কিনে বহুতো কিবা জনগোষ্ঠীৰ কিছুমান খাদ্য থাকে ত' খাদ্যৰ ভিতৰত মই সকলোবিলাকেই চেষ্টা কৰোঁ বনাবলৈ ভাল হয় বেয়া হয় নাজানোঁ কিন্তু খাওঁ যিহেতু নিজৰ সুখৰ বাবে নিজে ভালপোৱা কামবিলাক কৰোঁ নিজে ভালপোৱা কামৰ ভিতৰত হৈছে মই কিছুমান ৰেচিপি আচলতে ট্ৰাই কৰি বা ৰেচিপিবিলাক বনাই খুব ভালপাওঁ তাৰে ভিতৰত মই বনাওঁ যদি আমি একদম থলুৱা ভাৱে ক'বলৈ যাওঁ তেন্তে প্ৰথমতে আহিব নাৰিকলৰ লাডু তিলৰ লাডু মুড়িৰ লাডু ঘিলা পিঠা তিল পিঠা সুটুলি পিঠা জোনবিৰি পিঠা ভাপত দিয়া পিঠা কেটলি মুখত দিয়া পিঠা এনেধৰণৰ সকলোবিলাক ভাল পাই আৰু বিশেষকৈ ভাল লাগে চেৱাত দিয়া যিটো বৰা ভাত আৰু চুঙা চাউল খুব ভাল পাওঁ এইটো মই আজি ক'বলৈ যাম ৰেচিপিৰ ভিতৰত ঘিলা পিঠাৰ ৰেচিপি ক'বলৈ যাম আচলতে ঘিলা পিঠা আমি বনাবলে হ'লে যিকোনো খোৱা চাউলৰ ভাত খোৱা চাউলৰ আচলতে চাউল এই মানে গোটেই নিশাটো তিয়াই ৰাখিব লাগে পানীত তিয়াই ৰখাৰ পিছত ৰাতিপুৱালে সেই পানীখিনি টুকি দিব লাগে টুকি দি অলপ সময় থব লাগে চাউলবিলাক অলপ জৰ্জৰা হোৱালৈকে জৰজৰা হোৱাৰ পিছত আমি ঢেকীত খুন্দিব পাৰোঁ খুন্দাৰ পিছত একেবাৰে এটা মিহিকে যিটো আমাৰ একদম মিহিকে যিটো পিঠাগুড়ি ওলাই ত' তেনেকে উলিয়াব লাগে উলিওৱাৰ পিছত আমি গুড় ল'ব লাগে চাউলত অলপমান চাই কিনে গুড় লৈ কিনে আচলতে যোনে যিমান চাউল লয় তেনেকৈ গুড়ৰ পৰিমাণটো মিলাই ল'ব লাগে তাৰপিছত গুড়খিনি মিহি মিহিকে কাটি অলপমান পানী দি কিনে সেই গুড়খিনি একদম মিহিকে পনীয়া নহয় আচলতে অলপ জেলি টাইপত টেক্সাৰত থব লাগে মিক্স কৰিব লাগে মিক্স কৰি পিঠাখিনি লাহে লাহে লাহে লাহে মিলাই যাব লাগে মিলাই যোৱাৰ পিছত সেইখিনি একদম ভাল পেস্ত বনি যায় তাত অকণমান ৰিফাইন দি দিলে মানে ভাল হয় আৰু এটা চিক্ৰেট ট্ৰিক কৈ দিওঁ তাত যদি অকণমান আটা গুড়ি যিটো এক কাপমান দি দিব লাগে দি দিলে আচলতে পিঠা কেইটা বৰ ধুনীয়া কোমল হৈ থাকে তাৰ পাছত সেইখিনি মিক্স কৰি কিনে আকৌ তেনেকৈ চাৰি পাঁচ ঘণ্টাৰ বাবে সেই পিঠাখিনি মানে সেই মিশ্ৰণখিনি ৰেষ্ট কৰিব দিব লাগে ঢাকি থৈ কিনে ৰেষ্ট কৰাৰ পিছত আমি ধুনীয়াকৈ আৰাম চে তেলত গৰম কৰি বা তেলত আমি খাব পাৰোঁ আৰু সেই পিঠাৰ মিশ্ৰণখিনি যে আমি একেদিনাই পুৰি খাব লাগিব তেনেকুৱা কোনো কথা নাই সেইখিনি আমি ফ্ৰীজত ভালদৰে এয়াৰ টাইট কনটেনাৰত ভৰাই কিনে আমি ৰাখি থৈ দিও যেতিয়াই মন যায় আমি গৰমে গৰমে পুৰিও খাব পাৰোঁ তেনেকৈ